মই লোৱা প্ৰথম ফটোগ্ৰাফ আছিল আপোনাৰ এটা পখিলা মই যেতিয়া আপোনাৰ ষোল্ল সোতৰমান বছৰমান বয়সত এটা মায়ে ফোন কিনিছিলে সেই ফোনটোৰ পৰাই মই ফটোগ্ৰাফ কৰিবলৈ শিকিলোঁ আচলতে ফোনটোৰ জৰিয়তে মই আগতে এখন লেন্স ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰিছিলোঁ অনলাইন অৰ্ডাৰ দিছিলোঁ সেই লেন্সখন লগাই এটা পখিলা ধুনীয়াককৈ ফুলত পৰি থকা এনেকুৱা এটা পখিলা মানে ফটো মাৰিছিলোঁ পখিলাটো সেই পখিলাটোৱে আছিল মোৰ প্ৰথম ফটোগ্ৰাফ তাৰমানে মডেল এটা ফটোগ্ৰাফৰ আৰু তেনেকুৱাকৈ ক'বলৈ গ'লে মই সেই মোবাইলটো পৰাই আপোনাৰ এতিয়ালৈকে বৰ্তমান মোবাইলটো পাই শিকি শিকি এতিয়া মোৰ বয়স হৈছে একৈছ বছৰ লাহে লাহে তেনেকৈ শিকি শিকি এটা কেমেৰা ললোঁ কেমেৰাৰ পৰা আপোনাৰ মই বিয়াৰ ফটোশ্ৱুট আদি তাৰমানে যেনেকুৱা তেনেকুৱা ফটোশ্ৱুট বিষয়ত অলপ কোৰ্চ কৰিলোঁ কোৰ্চ কৰাৰ পিছতে ধুনীয়াকৈ ফটো উঠাবলৈ শিকিলোঁ আৰু তেনেকৈ ক'বলৈ গ'লে কোনটো বয়সত ফটোগ্ৰাফ সেই ফটোগ্ৰাফখন লৈছিলোঁ বুলি ক'বলৈ গ'লে ষোল্ল বা সোতৰ বছৰ মানেই হ'ব ষোল্ল বছৰ